আমি মানে পৰিয়ালটো ছিলঙৰ ফালে যাম বুলি মনতে ভাবি আছিলো এতিয়া আমাৰ চাৰি পাঁচ জনমান সদস্য হ'ব পৰিয়ালটোৰ এতিয়া ধৰক ভাড়া কিমানমান পৰিব প্ৰতিজন সদস্যৰ ভাড়া কিমানমান হ'ব বা কিলোমিটাৰ কেনেকৈ লয় কিমানকৈ ধৰে পইচাটো সেইটো আমি মানে জানিব বিচাৰিছিলোঁ